হেল্ল' অঁ এইটো অসম মেডিকেল কলেজত লাগিছেনে বাৰু ফোনটো অঁ মই মানে হেৰি কৰিব বিচাৰিছিলোঁ মোৰ অৰ্থপেটিকৰ এজন ডক্টৰক আগতে দেখাইছিলোঁ এই বিপুল বৰঠাকুৰ বেছি ভাল পোৱা নাই মানে সেনে ইয়াক দেখাম বুলি ভাবিছোঁ প্ৰেমানন্দ দাসক লগ পামনে বাউ হয় হয় মই আগতে এই সঞ্জীৱনীত দেখাইছিলোঁ হয় হয় অঁ মোৰ নামটো মীনা গগৈ হয় এড্ৰেছটো লাহোৱাল মেলেঙীয়াল গাঁও

মোৰ ফোন নাম্বাৰ এইটোৱেই হয় নাইন ছিক্স ছেভেন ডাবুল এইট ছেভেন নাইন টু এইট জিৰ' অঁ ঠিক আছে বাৰু হ'ব দুটা বজাত পাম ন মই লগ

হেৰি এই ভালনে বাৰু হেৰি ডক্তৰজন জানানি তুমি অঁ এইবাৰ দেখাই চাওঁচোন তেতিয়াহ'লে

মই তোমাকে লগ কৰি এই টিকেটটো ল'ব লাগিব নহয় জানো অঁ হ'ব তেতিয়াহ'লে ঠিক আছে বাৰু ৰাখিছোঁ অঁ